হেল্ল' অঁ ধৰিব পৰা নাই নি সঁচাকৈ সেইবোৰে চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয় বুলি এনেই কয় জানো মই এটা এটাই ক'ব পাৰিম আৰু একেলগে পঢ়িছিলোঁ আৰু নকওঁ আৰু অঁ হ কি খবৰ হেঁই এই মনত পৰিলে মানে কি নম্বৰ বিচাৰি বিচাৰি লৈছোঁ আৰু ক'ত আজিকালি অঁ অঁ অঁ এই মজা ঠিকে তাতে এইফালে অহা হয় নহয় মাজুলী ছাইডে ৰাস্তা থাকে আহিব লাগে ইমান ফটককে স্কুল কলেজ এৰিলো বুলি আৰু মানুহ এৰিব নালাগে কেলেই নহ'ব বাৰু এইটো বাৰু ঐতিহ্য মন্দিৰত বস্তু কেনেকৈ মানুহে এৰিব কেলে পৰিয়ালে চাবলে মন নকৰে নে মাজুলী ৰাস নো কেনেকুৱা হয়

কেলে আমাৰ অসমীয়া সংস্কৃতিৰ লগত তাই জড়িত হ'বই লাগিব

অঁঁ অঁ ক'ৰ টাউনত নে লখিমপুৰ মই প্ৰায় লখিমপুৰ গৈ থাকোঁ কিন্তু প্ৰায়ে গৈ থাকোঁ মানে কেলে মোৰ সেই চাপ্লাই কাম থাকে মই এতিয়া ইয়াত হে মাজুলীতে চেটেল হ'লোঁ মোৰ মাজুলী মানে কি মোৰ এতিয়া দুখন ঘৰ মানে এতিয়া মই ইয়াৰ পৰাই বিয়া পাতিবলগীয়া হ'ল মাজুলী পৰাই তাৰপৰাই মানে এওঁলোকৰ সঁচা কথা ক'বলৈ গ'লে নিজৰ লগৰ ল'ৰা বুলি কৈছোঁ আৰু ছোৱালী দুজনী তাৰপিছত সৰু দেউতা ঘৰ মানে খেতি পথাৰ এখন অজস্ৰ সম্পত্তি তাৰ পৰা সৰু ছোৱালীজনীও বিয়া দিলেটো দূৰলৈ তাই অকণমান পঢ়া শুনাটো ভাল আছিলে তাৰমানে এইবোৰ একেবাৰে ঘৰলে আহ যাহ একেবাৰে কম আৰু বহুত বছৰ মূৰত অহাৰ নিচিনা তাৰপিছত এতিয়া বুঢ়া বুঢ়ীক মই চাবলগীয়া হ'ল তাৰপিছতে ব্যৱসায় মানে ব্যৱসায়টোহে মোৰ বেছি গুৰুত্ব হৈছে চাকৰিটো বাৰু ভগৱানৰ কৃপাত চাকৰি এটা প্ৰথমৱস্থাত চাকৰি বিচাৰি বিচাৰি পালোঁ তাৰপিছত এতিয়া মই চাকৰিটোতো কৰোঁ কৰোঁৱেই এতিয়া এওঁলোকৰ ঘৰখনৰ যিখিনি মানে হেৰি তোৰ সৰিয়হৰ পৰা তোৰ কুঁহিয়াৰৰ পৰা আদি গোটেইখিনিয়ে মানে মই চাবলগীয়া হয় আৰু এই এতিয়া এই যোৱা মাহত যোৱা মাহ নহয় পিছে বাৰদিনমান হৈছে মই লখিমপুৰৰ পৰা আহিছোঁ দুখন পাঞ্জাৱ বডি দুই পাঞ্জাৱ বডি সৰিয়হ দি থৈ আহিছোঁগে এই জাপিসজিয়া জাপিসজিয়া মিলটো যে আছে যে বচন্ত মিলত দি থৈ আহিছোঁ মই মই গাড়ীত যোৱা নাই বাৰু মই পাৰ্চনেল গাড়ীত গৈ মই হেৰিটো লেনদেনৰ লগৰ কাৰণেহে কৈছিলোঁ অঁ লগৰবিলাক ও চবকে বহুত দিন মই লগ পোৱা নাই সচা কথা ক'বলে গ'লে এনেই দেখোহে কেতিয়াবা বজাৰে চজাৰে লগ পালে দেখো এনেকে ওচৰতে লগ পোৱা এই বগেন তাৰপিছতে এই মিলন এনেকে আমি সেইকিটা ওচৰা ওচৰি আৰু এতিয়া মোৰ সেই মাউনীআটিঁতে দিছে এতিয়া

কলেজলে তেনেকে যোৱা নাই কিন্তু বাকী তেওঁলোকৰ এতিয়া যিখিনি চাৰ তেওঁলোকে মোৰ দোকানলে দোকান মোৰ মানে কি হেৰি এখন আছে হ'লচেলাৰো আছে এই গেলামালৰ পৰা আদি কৰি চবেই ইয়াত মানে ভগৱানে দিছে আৰু তেওঁলোক আহিয়ে থাকে মই স্কুলক খা খবৰ কলেজক খা খবৰ লৈ থাকোঁ চাৰ ঢুকালে নহয় ঢুকালেতোন আকৌ তোৰ পাঁচ বছৰ ছয়বছৰ বেছি হ'ল অঁ অঁ তাকে এটা কাম কৰচোন অঁ অঁ

কেলৈ নোৱাৰি আকৌ কেলৈ নোৱাৰি কেলৈ নোৱাৰি মোৰ মানে লাজেই লাগে কেতিয়া দুখো লাগে কেলৈ গম পাৱনে ল'ৰা ছোৱালীবোৰ আজিকালি খুব পাতিবলৈ লৈছে এই বস্তুটো কিন্তু আমি যেন এখন কলেজত পঢ়িছিলোঁ তেনেকুৱা মানে মনলে নাহাই হৈছে আমি কেলে নোৱাৰোঁ মই ভাবোহে দেই কিন্তু কৰ্মব্যস্ততাৰ মাজত থাকি যায় যদি তহঁতিও যদি ইমান ব্যস্ত মাজত যদি তেনেকে ভাবিব পাৰিছ সঠিক মই একদম একে একেৰাহে মই যি লাগে আউ গোটেই মই মোৰ এই বাকী বেপাৰ বাণিজ্য মই সেই দিনকেইটা কাৰণে ত্যাগ কৰি মই অকলোৱে বস্তুটো এটা লাগিম মানে ধৰা এতিয়া মই ইয়াত কি কাৰণে থাকিবলগীয়া হ'ল পৰা আদি কৰি তহঁতিও জানচোন আউ আহ মোৰ মইনো কি কৰি আছোঁ ইয়াত চাবিহি লগতে আমি এই অনুষ্ঠানটো ভালকে পাতোঁ আৰু অন্য় বাকীখিনিতকে অলপ বেলেগকে পাতোঁ সিহঁতি ধৰ নিজৰ নিজৰ এতিয়া আমি যিখিনি টিচাৰ আছে তেওঁলোকক সিহঁতি গুৰুত্ব দিছে আমি এই আমাক যিখিনি মানুহে পঢ়ুৱাইছিলে ছাৰ বা বাইদেউসকলে পঢ়ুৱাইছিলে তেওঁলোক যি কেইজন নাই বা আমি তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকক থকা মানুহখিনিকে আমি সন্মান এটা কৰিম ঘৰলে গৈ গৈ তেতিয়াতো আকৌ স্কুলত পটা নহ'ব নে তেতিয়াতো ঘৰত পঠাই হ'ব ঘৰে ঘৰে গৈ আমি এটা কাম কৰ এটা অঁ দেই শুন মই ভগৱানে মোৰ কিমানকণ শক্তি দিছে এটা কাম কৰ টেলিমিনি মিটিংখনৰ সম্পূৰ্ণ দায়িত্ব খিনি খৰচ বহন হয় তহঁতে যদি মোৰ লগত থাকো গোটেই খৰচখিনি মই কৰিম কমপ্লিট

এতিয়া মই হেৰিত যাব লাগিব এই সেই কেৰানিজনৰ ওচৰলৈ গৈ আমাৰ সেই ৰেজিষ্টাৰ বুকখন চাবগৈ লাগিব ৰেজিষ্টাৰ বুকখন চাই তেওঁৰ পৰা মই নামখিনি পাম আমাৰ দিনতক ম'বাইল নাছিলে নহয় সমস্যা সেইটো হৈছে এতিয়া বহুতখিনি হা ন এতিয়া চবৰে নাছিলে নহয় বা নম্বৰো কেনেকৈ পাম কি অঁ যোগাযোগ চাই এবাৰ সেই ৰেণুক লগ পাইছোঁ ল'ৰা এটা ছোৱালী এজনী নে কিবা হাজবেণ্ডৰ সৈতে সেই সত্ৰলৈ আহিছিলে তেতিয়া হঠাতে মোৰ দোকানত সোমালে মই তেনেকৈ চিনাকি হ'বগীয়া হৈছে আমুক নহয় নে বুলি নহয় তাইৰ ভাগৰ নম্বটো আছে মোৰ ওচৰত তাই নিজে দিলে এই তাৰ লগত মোৰ লগত এতিয়াও যোগাযোগ আছে অঁ অঁ বা তাইক মই আজি ফোন কৰিম

তই যিকেইজন মানুহৰ নাম কৈছ দেখোন সিহঁত গোটেইকেইজনে নাই দেখোন তেওঁ এক্সিডেণ্ট এটা হৈছিলে তাৰ পৰা আমিও সহায় সাৰথি অকণমান কৰিছিলোঁ তাৰ পৰা সেই লেচুটোতে গ'লগে আৰু বাকী এতিয়া পিতেকহাঁত আছে বাৰু দোকানখন অলপ বহলো কৰিলে আগৰ মানে সোৱাদটো নাই তই আহ গোটেই খন ফুৰিবি কলেজলৈ লৈ যাম

তাকে এইটো পাত গোটেই ল'ৰা ছোৱালীবোৰে পাতে আজিকালি আমিও পাতোঁ দেই মই বহুত হেৰি একদম বহুত অঁ অঁ এই মানুহখিনি আমাৰ ছাৰ বা বাইদেউসকলক সম্বৰ্ধনা এটা জনাম ধুনীয়াকে অনুষ্ঠান এটা কৰিম খোৱা বোৱা যিখিনি কাগজ পত্ৰ বনাব লাগে সেইবোৰ টাউনত লখিমপুৰত বনাবলে ইয়াত ধুনীয়া ধুনীয়া তহঁতি ভাবি থকা মাজুলী হৈ থকা নাই এতিয়া চব উন্নত

দেই আৰু হেৰি নহয় লখিমপুৰ হৈ মোৰলৈ মোৰে আৰু গাড়ী দুখন চলে নহয় অঁ এতিয়া সেই সেই অঁ তেনেকুৱা গাড়ী দৰকাৰ হ'লে লগাই দিম মানুহ অনা নিয়া কৰিবলৈ দিনত মোৰ গাড়ী ৰাতিহে চলে দিনত হেৰি কৰিব আকৌ বাকী প্ৰেছত কি কাগ্ৰজ পত্ৰ বনাব লাগে তহঁতি মোক হোৱাটছ এপত দি থাকিবি মই ইয়াত বনাম বেনাৰ ছেনাৰ চব ইয়াত বনাই অঁ সেইখিনি মই তোক বাৰু ৰেণু নম্বৰটো দি দিম তোও কথা পাতিবি তাই লগৰখিনি লগত যোগাযোগ কৰিব মই এই হোৱাটছ এপত মই হেৰি কৰি দিম এই এইখন স্কুলৰ কলেজৰ কেৰানীজনৰ পৰা আমাৰ দুহেজাৰ বেচটোৰ ল'ৰা ছোৱালীৰ নামখিনি মই হোৱাটছ আপত দি দিম অঁ সেইখিনি লগত যোগাযোগ কৰি কেনেকে পাৰোঁ ফেচবুকত চাৰ্চ কৰিলেও পোৱা যাব নহয় নামবোৰ মাৰি মাৰি মেই খালি চেহৰাবোৰ অলপ অলপ সলনি হৈ গৈছে কিন্তু হ'ব বাৰু যি চাৰি দছজনতো আমি চাৰিজন লগ হ'ব পাৰিম নহয় জানো সেইটোৱে অঁ

অঁ তই এতিয়া ক'ত টাউনতে আছ লখিমপুৰ টাউনতে টাউনত কোনখিনিত তই টাউনৰ মানে ক'ত মাটি কিনিলি অঁ এই এটা কাম কৰি কাম কৰি দিবিচোন মোক বেয়া নেপাওঁ যদি খেল মাটি ফালে মাটি যদি পাওঁ মানে কম নহয় মানে দু কঠাৰ ওপৰত মইতো জানা বেপাৰী মানুহ অঁ এই পাৰিলে মাটি অকমান যদি পোৱা মই হোষ্টেল ছোচটেল এটা খুলি চাওঁ বুলি ভাবিছোঁ দেই তহঁতিও থাকি দিবি অকণমান অঁ অঁ অঁ দে ঠিক আছে অঁ অঁ অঁ